অ' গোহাঁই শ্বপ হয়নে বাৰু অ' মই তোমাৰ দোকানৰ পৰা আগতে গৈয়ে থাকোঁ মই পল্লবিয়ে ক'লোঁ অ' ভাল ন তোমালোকৰ অ' আজি কি কি আইটেম কাটিছা অ' আ বহুত তেনেহ'লে আজি তোমাৰ মোক মাংস অকণমান সৰহকেই লাগিছিলে মানে কিজানি তোমাৰ আলহীও আহিব তাৰপৰা আৰু তেনেকৈ বহুত দিন ঘৰতো মাংস খোৱা নাই হেৰি কেনেকৈ দিছা গাহৰি লোকেল চিকেন এইবিলাক কেনেকৈ দিছা দামবিলাক লোকেল চিকেন অ' দামবিলাক বেছি বেছি কৰিলা দেই মোক দুইটাই লাগিছিলে কিন্তু ইমান দাম হ'ল যেতিয়া মই অকল লোকেল চিকেনে ল'ব লাগিব আৰু হেৰি মানে আজি আলহী আহিব আমাৰ নতুন মৃতৰৰ ঘৰৰ এই ল'ৰাটোৰ ঘৰৰ মানুহ আহিব সেইকাৰণে ভাবিলোঁ অকণমান লোকেল চিকেনকে সৰহকৈ লৈ ল'ম নেকি আৰু যিমানহে গৰম পৰিছে অ' মাংস কিন্তু কিন্তু ফ্ৰেছ হ'ব লাগিব দেই আগতে তোমাৰ পৰা ভালেই পাওঁ বাৰু নি অ' অ' অ' মানে কিমান ডাঙৰ চিকেন অঁ বাইগ মই এইফালে টাউনৰ ফালে আহিলোঁ এবাৰ তাৰপা মিঠাই চিঠাই আৰু কিবাকিবি বজাৰ আছিলে যাওঁতে তাতে লৈ যাম বুলি ভাবিলোঁ সোমাই মই চাৰে তিনিটামান বজাত যাম নেকি মই ঘৰৰ পৰা তিনিটামান বজাত ওলাই যাম তাৰপা টাউনত সোমাই বজাৰ চজাৰ কৰি মেলি আৰু তাৰপা তোমাৰ পৰা মাংসখিনি লৈ আহিবগৈ লাগিব সোনকালে চাৰিশ টকাটো অকণমান বেছি কৈছা নেকি ন অ' পুৰণা কাষ্টমাৰ বেছি কৰি নধৰিবা আৰু দুই কেজিয়ে জুখি দিবা আৰু সাতশ ল'বা চাৰে তিনিশকৈ হ'ব তেনে ৰাখিছোঁ দিয়া বাৰু অঁ তুমি কাটি কৰি ৰেডি কৰি থ'বা দেই ফ্ৰীজত থোৱা নিদিবা একেবাৰে ফ্ৰেছ দিব লাগিব কিন্তু হ'ব ৰাখিছোঁ দিয়া অ' হ'ব দিয়া অ'